আমাৰ অঞ্চলত বছৰটোৰ আৰম্ভণিৰপৰা শেষলৈ বিভিন্ন ধৰণৰ খেতি কৰা হয় খেতি কাৰণ আমি হৈছোঁ গাঁৱলীয়া লোক কৃষি হৈছে আমাৰ প্ৰধান আহাৰ ধৰক আমাৰ সেইবাবে বছৰটোৰ আৰম্ভণিৰপৰা শেষলৈ আমি খেতিৰ লগতে জড়িত হৈ থাকোঁ বছৰটোৰ আৰম্ভণিতে আমি শালি খেতিৰ কাৰণে জেঠ আহাৰ মাহতে কঠীয়া পাৰোঁ আৰু শাওন ভাদত ভাদৰ শেষলৈকে ৰোৱা হয় ধানবোৰ হৈছে বাসন্তি মালা বৰা তৰাবলী জাহিঙা এ পি টি বিভিন্ন ধৰণৰ কঠীয়া পাৰি আহাৰ শাওণ মাহত আমি প্ৰায় ৰুওঁ সেই ধান আহিনতো দাব হয় আগতীয়াবোৰ আৰু পাছতীয়াবোৰ পোহলৈকে থাকে শাওণ মাহত শাক পাচলি খেতিবোৰ কৰা হয় যেনে তিল মাহ সৰিয়হ আদি শাক পাচলি খেতি কৰা হয় সৰিয়হটো কাতি মাহৰ শেষলৈকে কৰিব পাৰি খেতি কৰোঁ খেতি খেতি মানে আলু কবি সেইবোৰো মাজত আহিন মাহতে থাকে খেতি কৰোঁ আৰু সেই বিলাহীও পৰে ৰঙালাও জাতিলাও আদিও পৰে ইয়াৰ উপৰি লাই লফাও পৰেহে জাতিলাও আহিন মাহৰ বাদেও তাতকৈ আগতেও দিব পাৰি বিভিন্ন শস্যৰ বাবে বিভিন্ন বতৰ লাগে শালি খেতিৰ কাৰণে বৰষুণ আৰু সৰিয়হৰ কাৰণেও বৰষুণ লাগে আৰু বিভিন্ন ধৰণৰ খেতি উপযুক্ত পৰিমাণৰ বৰষুণ নহ'লে খেতি ভাল নহয়